মই নতুনকৈ বিয়া হৈ আহিছোঁ গোলাঘাট পুলিবৰ বিয়া হৈছোঁ বেটিয়নিৰ কাকতি গাঁৱলৈ মই নতুনকৈ বিয়া হৈ আহি প্ৰথমতে বৰ ভয় লাগিছিল বিয়াখন ভালে ভালে হৈ গ'ল বাৰু সেইটো একো নাছিলে ফূৰ্তি ফাৰ্তা কৰি মেলি ধুনীয়াকৈ বিয়াখন আৰু কিমান মন উৎসাহ লাগে সেইবিলাক বিয়াখন হৈ গ'ল এতিয়া মই মানে ভয় খাই আছোঁ নতুন ঘৰ এখন পাম কেনেকুৱা কি কথা বিয়াখনক মানে ঘৰখনো নতুন নিয়ম এয়াও নতুন নিয়ম শহুৰ শাহুৰ আছে অলপ গাঁৱৰ জেগা সেইকাৰণে মোৰ মানে ভয় লাগিছিল পিছত এদিন দুদিনকৈ মই মানে সকলোবিলাক যেনেকেই কৰি গ'লো কামবিলাক তেনেকেই মিলি যাব পাৰিছোঁ মানে আৰু মানুহখিনিৰ লগত ওচৰ চুবুৰীয়া মানুহখিনিও ভাল আছিল সকলোবিলাক ভালে ভালেই হৈ গৈছে শহুৰ শাহুৰ শাহুৱেও মানে মোক নিজৰ ছোৱালী গতেই মৰম চেনেহ কৰিছিলে নুবুজা হ'লে নজনা কথাটোও শিকাই বুজাই লৈছিলে মই এতিয়া মানে আৰু ভাল এজন ভাল ভাল এগৰাকী মানে এতিয়া বোৱাৰী হিচাপে বুলি ভাবিলোঁ সেইকাৰণে মই মানে এতিয়া মোৰ এটা চিন্তা হ'ল এতিয়া মই নতুনকৈ মানুহজনক ক'বও পৰা নাই কেনেকৈ কি কওঁ কি নকওঁ মানুহজনো থাকে চাকৰি নতুন বিয়া হৈ আহিছোঁহে এতিয়া ঘৰখনকো উলিয়াব খোজা নাই এই বুলিব এইবোৰ কথা উলিয়ালে তেনেকৈ ভাবিব বুলি মই কথাটো উলিওয়া নাই এদিন ওচৰৰে ল'ৰা এজন আহিছিল আহি পেলাই মই তেওঁক ক'লোঁ যে মই আধাৰ কাৰ্ডখন এতিয়া মই আগতে গগৈ লিখিছিলোঁ এতিয়া বৰগোহাঁই হ'ল মোক সেইটো কৰি দিব লাগে তেতিয়া মই এতিয়া মই বিমুৰত পৰিছোঁ মই এতিয়া চৰকাৰীতেই কৰোঁনে এনে এই কম্পিউটাৰ দোকানত যে খোলে তাতেই সেই কৰোঁনে নে প'ষ্ট অফিচতে কৰোঁনে মই ভাবি পোৱা নাই তেতিয়া মোক ল'ৰাজনে মই বাৰু ঠিক কৰি দিম তেনেকৈ ক'লে ক'লত মানে মই সেইটো কৰি মেলি মই ভালেই লাগিলে তাৰপিছত মই ঘৰখনত সকলোবিলাক কাম কৰি মেলি বুজাই মেলি খুৱাই মেলি মানে মোক ভালেই ভালেই পালে শাহু আয়ে এতিয়া মই মানে নতুন সংসাৰ কৰি ভালদৰে দিন পাৰ কৰিছোঁ মোৰ সুখৰ সংসাৰ ভাল হওক যাতে সেয়াই মই কামনা কৰিছোঁ